হেল্ল' হয় নমস্কাৰ মই ৰশ্মিতা দাসে কৈছোঁ

হয় হয় পাব মই ফ্ৰী আছোঁ কওকচোন কিবা কাম আছিল নেকি

হয় হয় অঁ হয় মই পাইছোঁ অঁ ভালেই কৰিলে বাৰু মই ভালকৈ গম পোৱা নাই বাৰু

মোৰ বয়স বাইছ বছৰ অঁ নাই নাই মোৰ এল আই চি এতিয়ালৈকে খোলা হোৱা নাই

নাই মই এতিয়া পঢ়ি আছোঁ হয় হয়

হয় হয়

হয় হয় পৰিছে অঁ

হয়

অঁ অঁ হয়

অঁ হয় আৰু এইটো দেউতাৰ নামত খুলিম বুলি ক'লেও পৰা হ'ব চাগে

অঁ এতিয়া মোৰ মই যদি সুবিধা মিলে মইতো খুলিমেই আৰু ভাবিছিলোঁ দেউতাৰ নামতো এটা খুলি দিম বুলি আপুনি ঘৰলৈ আহিব পাৰিব নেকি এপাক

অঁ নিশ্চয় মই বাৰু কাইলৈ ঘৰতে থাকিম আমাৰ ঘৰটো চিনি পাই নহয় নাৰায়ণপুৰ নামঘৰটোৰ ওচৰতে

অঁ অঁ সেইখিনিতে আহি মোক ফোন এটা কৰিলেও হ'ব অঁ ঠিক আছে আপুনি কালিলৈ অঁ কালিলৈ আহি দিব তেতিয়া মা দেউতাহঁতো থাকিব আৰু ময়ো সন্মুখত কথাষাৰ পাতি ল'লে ভাল হ'ব বুজিও পাম ঠিক আছে অঁ ঠিক আছে ধন্যবাদ